মইতো আগতে বিদেশী ৰেচিপিটো বনাব তেনেকৈ পৰা নাছিলোঁ কিন্তু ইয়াতে যেতিয়া গুৱাহাটী আহিলোঁ মাজে মাজে হোটেলে চোটেলে খাবলৈও যাওঁ কেতিয়াবা ছোৱালীজনীৰ লগতো যাব লগা হয় সেনেকৈ মই যাওঁতে বনাওঁতে মানে টেষ্ট যেতিয়া পাওঁ কেনেকৈ বনায় সোধোঁ বা আজিকালি এই ছোৱালী কেইজনীয়ে উলিয়াই দিয়ে নহয় কিবা ইউটিউব চিউটিউববিলাক আছে তাতে বোলে দেখায় সেনেকৈ চাওঁতে চাওঁতে কিছুমান বস্তু জনা হ'লোঁ বিদেশী ৰেচিপি বুলি ক'লে আমাৰতো আমিনো ক'ত বিদেশী ৰেচিপি বিচাৰি পাম কিন্তু এই ট'মেট' চ'ছ কেতিয়াবা দিওঁ মাংসত আগতে আমি অকল আলু পিয়াঁজ আদা নহৰু এনেকেই বনাইছিলোঁ কিন্তু আজিকালি নতুন ধৰণেৰে কেতিয়াবা বনাওঁ কেপচিকাম দিওঁ বিলাহী দিওঁ আৰু কেতিয়াবা কেতিয়াবা ট'মেট' চ'ছ আৰু বিভিন্ন ধৰণৰ কিবা কিবি বাটাৰ চাটাৰ এনেকৈ দি পেলাইও বনাওঁ আমাৰ মতে আৰু বিদেশী ৰেচিপি বুলি ক'লে সেইবিলাকেই বুজোঁ আৰু বেলেগতো আৰু নবনাওঁ কেতিয়াবা পনীৰো বনাওঁ পনীৰ বনালেও আগতে ঘৰত মটৰ থাকে মটৰ চটৰ দি বনাইছিলোঁ কিন্তু আজিকালি বনালে বাটাৰ দিওঁ আমূল আমূল আমূলৰ যিটো ক্ৰীম থাকে আমূলৰ সেইটো ক্ৰীমটো দিওঁ অলপমান বেলেগ ধৰণে বনাওঁ আজিকালি কাজু দিওঁ মিক্সিত দিওঁ বনা বনাওঁতে আমি কাজু মিক্সিত মাৰি দিওঁ এতিয়া কাজুটোতো আগতে আমি নেখাইছিলোঁ গাঁৱত যেতিয়া থাকিছিলোঁ বা সৰু আছিলোঁ আমি এইবিলাক দেখাই নাছিলোঁ কিন্তু এতিয়া যেতিয়া গুৱাহাটীত আহিলোঁ বা এতিয়া মানুহবোৰৰ লগত মানে দেখিছোঁ খোৱা চোৱা আৰু বজাৰতো পায় গুৱাহাটীত কিছুমান নতুন নতুন বস্তু এনে দেখিবলৈ পোৱা হ'লোঁ সেনেকৈ আৰু বনাওঁ আৰু এইখিনিয়ে আৰু বিদেশী উপাদান বুলিনো আৰু কি ক'ম